হয় বাগিচা এখন পাতোঁতে মানুহৰ বহুতেই সমস্যা থাকে যেনে আৰ্থিকভাৱে সমস্যাৰ সন্মুখীন হয় গছ পুলিবিলাক আপোনাৰ ফুলৰ পুলি গছ পুলিয়ে হওক বা ফুলৰ পুলিয়ে হওক আপোনাৰ ৰোৱাৰ সময়ত কিদৰে ৰুব লাগে বা কেনে ধৰণে সাৰ পানী দিব লাগে বা আপোনাৰ কেনেকুৱা ঠাইত ৰুব লাগে কেনেকুৱা ঠাইত বাগিচা পাতিলে ভাল এইসমূহ অভিজ্ঞতাৰ সন্মুখীন হোৱা উচিত বাগিচা এখন পাতিলে প্ৰথম আপোনাৰ আৰ্থিকভাৱে দূৰ্বল হ'ব নালাগিব আৰ্থিকভাৱে আপুনি সবল হৈ থাকিব লাগিব যেনে আপুনি সময়মতে তাত সাৰ পানী হওক বা আপোনাৰ কৰ্মচাৰীৰ ফালৰ পৰাই হওক বা আপোনাৰ কীটনাশক দ্ৰব্যৰ ফালৰ পৰাই হওক যাতে সম্পূৰ্ণভাৱে মানে যোগান ধৰিব পাৰে বাগিচা এখনত বাগিচা এখন নিজাকৈ যেতিয়া পাতিবলৈ লোৱা হয় তেতিয়া কি হয় গছপুলিটো ৰুৱা হয় বা গছপুলিটোত কিমান পৰিমাণে আপুনি সাৰ পানী দিব এইবোৰ অভিজ্ঞতা বিশেষকৈ জৰুৰী বিশেষকৈ থাকিব লাগে বাগিচা এখন পাতোঁতে মই দিয়া উপদেশবোৰ হ'ল কোনটো সময়ত কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিব লাগে কেতিয়া গছপুলি আপুনি গছপুলি এনেকৈ ফুলৰ আনি ৰুব লাগে কোনটো সময়ত কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিব লাগে বা কিমান পৰিমাণে আপুনি কীটনাশক দ্ৰব্য বা সাৰ দিব লাগে কি ধৰণে

ফুল আনি সময়মতে উঠাব লাগে বা বাগিচাৰ পৰা এইসমূহ বহুতে গুৰুত্বপূৰ্ণ কথা বাগিচা এখনত এইবোৰৰ উপৰিও বাগিচা এখনত প্ৰথমে গুৰুত্ব দিব লাগে যে তাৰ বাগিচাখনৰ ফুলৰ গছপুলিবোৰৰ চাইডে চাইডত

বিভিন্ন ধৰণৰ জংঘল থাকিব নালাগে এইখিনিয়ে আপোনাৰ গুৰুত্বপূৰ্ণ কথা